হেৰি নহয় ভাইটি এই কামবোৰ ভালে ঠিকে ঠিকে ঠাকে চলিছে নহয়

আজি এ এতিয়া সকলোবোৰ ঠিকেই আছে অ পানীৰ ব্যৱস্থাটো কৰি দিয়া হৈছে সকলোৱে পাইছেনে

অ অ অ অ সেইটো চিন্তা কৰিব নাল অ সেইটো চিন্তা কৰিব নালাগে পানীৰ পৰীক্ষাটো কৰা হ'ব তাৰপিছত যদি পানী পৰীক্ষা কৰাৰ পিছত মই জনাম নিশ্চয় তাৰপিছত যদি কিবা অসুবিধা পোৱা মোক ক'বা অ বাকী অৰুণোদয়বোৰ পাইছেনে সকলোৱে হু

অ ঠিক আছে মই চাই দিম বাৰু অ মই চাই দিম বাৰু কোনে কোনে পোৱা নাই

অ

অ অ এতিয়া বাৰিষাৰ দিন নহয় বৰষুণ খুব বেছি হৈ আছে চিন্তা কৰিব নালাগে এইটো সোনকালে হৈ যাব দেই এইটো মই কৈছোঁ সোনকালে হৈ যাব তুমি এইবোৰ চিন্তা কৰিব নালাগে হয় হয় মই চাম তুমি চিন্তা কৰিব নালাগে এইবোৰ আৰু যদি কিবা থাকে তুমি হেৰি কৰি দিবা মই তোমাক কৈ দিম তুমি চাই দিবা অ অ নিশ্চয় ঠিক আছে দিয়া